অঁ হেল্ল' অংকিতা এই ধৰা ঘৰতে আছনে এই আমাৰ ওচৰৰে শালমৰা বাগানত কেলৈ কৰম পূজা পাতিছে নহয় আহিবি নেকি কেতিয়া মানে এতিয়াতো আজি গধূলিমানলৈকে প্ৰায় হেৰি প্ৰগ্ৰেম আৰম্ভ হ'বই লাগে এতিয়া অঁ এই আহ আহ একো নাই বেছি চিন্তা কৰি নেথাকিবি আহ আমি দুজনীয়ে যাব লাগিব আৰুনো কোন যাব গধূলি মানে আৰু তোৰ ধৰি ল ছটামান বজাত আৰু পালেহি ভাল আৰু কৈছোঁ আমি নহ'লে নহ'লে মই বাৰু দাদাক পঠিয়াই দিম লৈ আহিবলৈ এই এনেই কি পিন্ধি যাম বুলি ভাবিছ চাদৰ মেখেলাবো বৰ জোঁট পোট লাগিবগৈ নেকি পাই এনেই অনুষ্ঠানৰ কথা আছে তাকেহে চুইজাৰে পিন্ধিলে ভাল হ'ব তাতে কৈছে বোলে কোনোবা গায়ক চায়কো মাতিছে এনেও গোটেইখনে জঁপিয়ায়েই ফুৰিব অন্ততঃ জঁপিয়াই ফুৰিলে নিজক বচাবলৈয়ে সেইবোৰে চুইজাযোৰেই ভাল হ'ব বুজিছ এতিয়া ধুনীয়াকে চাবিনে নিজক বচাবলৈ চাবি নিজক বচাবলৈহে চাব লাগিব বুজিছ এইখন উৎপাতৰ মাজত কিন্তু এতিয়া যাবলৈও মন গৈছে বাৰু এতিয়া ঝুমুৰ চুমৰ ধুনীয়াকৈ পাতিব মেলিব নাচিব আগতে চায়ো পোৱা নাই নহয় তেনেকৈ কৰম পূজা সেইকাৰণেই কৈছিলোঁ বোলো আহ নেকি ছটামান বজাত আৰু অঁ তই মানে ঘৰৰ পৰা পাঁচটামান বজাত ওলাই দিবি তেতিয়াহে আমাৰ ঘৰ ছটামান বজাত পাবিহি আৰু আমি দুজনীয়ে তাকে লগৰ আৰু কাৰোবাক কাৰোবাক কৈ চাইছোঁ জানো ইহঁতিচোন এতিয়ালৈকে একো কোৱা নাই যাবও পাৰোঁ নেযাবও পাৰোঁ বুলি কৈ আছে এই অঁ সিহঁত সিহঁতকে মাতি দিম মই ঋতুক আৰু এই প্ৰেৰণাক কৈছিলোঁ কিন্তু ইহঁত দুজনী মানে এই হেৰি ইফালে বেংকত কাম এটা আছে বুলি কৈছে আৰু এজনী হেনো মাকৰ লগত বজাৰলৈ যাব অঁ অঁ ঠিক আছে দে সুনীতাহঁতক ফোন কৰি এবাৰ কৈ দিওঁ ন ঠিক আছে অঁ